হেল্ল' ভালেই ভালেই অঁ অঁ যাম যাম কেতিয়াকৈ যাব বাৰু

অঁ কেইটা বজাত যাব বাৰু অঁ কে কেইজন যাব আৰু লগত

অঁ ভালেই হ'ব একেলগে সববোৰ ফূৰ্তি লাগিব অঁ অঁ বাৰু